হেল্ল' হয় কওকচোন অঁ তুমি কৈছা ক'ত যাবা অঁ হ'ব ওলাবা ইভিনিং টাইমত হ'ব বাৰু যাম বাৰু হেৰি লাইচেঞ্চখন ওলোৱা হ'লনে পুলিচে ধৰিলে কি হ'ব নধৰিব নে কিনো

সিদিনাখনি ধৰিছে লগৰ এটাক শুনিছোঁ সি কৈছিলে নাজানো কেই টকা ভৰিলে মুঠতে ধৰিছে আৰু নাযাওঁ মই লাইচেঞ্চ নোহোৱা মানুহৰ লগত

আছে

হ'ব ওলাবা তেতিয়াহ'লে মিছাকেনো কেলেই ক'ব লাগে

হ'ব বাৰু চাৰিটা পাঁচটাৰ ভিতৰত

হ'ব ৰোল খাম এগ এগ ছিজ ৰোল খাম

অঁ ঠিক আছে হ'ব মইহে চাকৰি কৰোঁ তুমি নকৰা নহয়

মিছ ইউ